হয় ছুইগিয়ে মোৰ এই অৰ্ডাৰটো কেঞ্চেল কৰি দিবনে কিয়নো আপোনালোকৰ তাত চি অ' ডিৰ উপলব্ধি নহয় যিহেতু মই এটা মই ৰেষ্টোৰেণ্টত আৰ্জেণ্ট এটা অৰ্ডাৰ দিছিলোঁ যিটো অৰ্ডাৰ মই ল'বলৈ হ'লে অন্য বিকল্প উপায়েৰেহে দিব পাৰো যিটো মোৰ বাবে যিটো মোৰ বাবে সম্ভৱ নহয় সেয়েহে মই এই ৰেষ্টোৰে আপোনালোকক অনুৰোধ জনাও যে ৰেষ্টুৰেণ্টখনক অনুৰোধ জনাও যে চি অ' ডি বিকল্পটো বিকল্প হিচাপে আপোনালোকে ৰাখক কাৰণ চি অ' ডিয়ে চি অ' ডি অবিহনে সাধাৰণ কাষ্টমাৰবোৰে নিজৰ লাগতীয়াল বস্তুবোৰ ক্ৰয় কৰিবলৈ অসুবিধা পায় ধন্যবাদ